অতীজতে গ্ৰীক ৰোমান সভ্যতাত মানুহৰ সৈতে মানুহৰ মৃত্যু পৰ্যন্ত যুঁজ বা জীৱ জন্তুৰ সৈতে কৰোৱা নিৰ্মম যুঁজবোৰ মই একেবাৰে সমৰ্থন নকৰোঁ কিয়নো জীৱ বধ মই প্ৰথমতেই জীৱ বধ এটা অপৰাধ বুলি ভাবোঁ যিহেতু জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে নিৰ্দিষ্ট সময়লৈকে জীয়াই থকা অধিকাৰ সকলোৰে আছে আমি নিজৰ খন্তেকীয়া ফূৰ্তি খন্তেকীয়া মনৰ সন্তুষ্টিৰ কাৰণে আমি তেওঁলোকক খেলা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰি যিহেতু আমি তেওঁলোকৰ খেল চাই আমি মনত ৰং লোৱা হয় গতিকে সেইখিনি মই একেবাৰে সমৰ্থন নকৰোঁ আৰু তেওঁলোকেও আহে পৃথিৱীলৈ আৰু আমি তেওঁলোকে নিজে তেনেকৈ এটা নিৰ্দিষ্ট সময়লৈকে আহে তো আমি মনৰ সন্তুষ্টিৰ কাৰণে কিছুমান এইটো খেলা ধূলা কিছুমান নিয়ম বান্ধি লোৱা হয় এই ধৰক আপোনাৰ মাঘৰ বিহুৰ সময়ত ম'হৰ যুঁজ আদি পাতা হয় পাতা দেখোঁ কিছুমান অঞ্চলত ম'হৰ যুঁজ আৰু কিছুমান অঞ্চলত কুকুৰাৰ যুঁজ তো সেইবিলাক দেখিবলৈ মানে ভয়ানক বহুত দুখ লগা দুখ লগা কথা আৰু সেইবিলাক পৰম্পৰা কিছুমান জাগাত হয়তো আজিও প্ৰচলিত হৈ আছে মই কিন্তু একেবাৰে সমৰ্থন নকৰোঁ মই আগতেও সমৰ্থন নকৰিছিলোঁ এতিয়াও নকৰোঁ আৰু আগলৈও মই সমৰ্থন নকৰোঁ আৰু এই এইবিলাক আমি দেখোঁ কিছুমান পূজা পাতলত আপোনাৰ যিটো বলি বিধান পদ্ধতিৰে আমাৰ জীৱ জন্তু বধ কৰা হয় মই সেইটোৰো বিৰোধিতা কৰোঁ কাৰণ সেইটো এটা বহুত দুখ লগা কথা আমি যেতিয়া হাঁহ এটা বা কুকুৰা এটা গৰু এটা ছাগলী এটা আমি ঘৰত যেতিয়া ৰাখোঁ ঘৰত যেতিয়া পুহো তেওঁলোক আমাৰ এজন এজন ঘৰৰ সদস্য নিচিনাই হৈ পৰে বহুত কথাত লক্ষ্য কৰিব পৰা যায় আমি মাতিলে তেওঁলোকে ওচৰ চাপি আহে আমি খাবলৈ মাতিলে বুজি পায় সিহঁতে ত' সেইফালৰ পৰা বুজা যায় যে আমাৰ লগত বহুতখিনি এটেচমেণ্ট এটা হৈ যায় সিহঁতৰ গতিকে আমাৰ ওপৰত বিশ্বাস কৰিয়ে আমাৰ লগত সিহঁতে থাকিবলৈ লয় আৰু আমি যেতিয়া বধ কৰি সিহঁতক এনেকুৱা ধৰণৰ এটা মানে বেয়া সিদ্ধান্ত লওঁ ত' সেইটো এটা বহুত দুখজনক কথা ত' মই ভাবোঁ সেইটোৱে জীৱ জন্তু যুঁজবোৰ কৰোৱাই আমি মনৰ খন্তেকীয়া সন্তুষ্টি লওঁ ত' আমাৰ সেই মনৰ সন্তুষ্টিৰ কাৰণে আমি বেলেগ ধৰণৰ ফূৰ্তিও খেল ধেমালি সেইবিলাক কৰিব লাগে আৰু এইটো মই একেবাৰে সমৰ্থন নকৰোঁ সেয়াই ক'লোঁ মই আজিও নকৰোঁ আগতেও নকৰিছিলোঁ আগলৈ নক'ৰোঁ সেয়াই ক'লোঁ মই এইটো প্ৰশ্নৰ উত্তৰত